ৰাজনীতিয়ে হৈছে মানুহৰ দেশখনৰ দেশ এখন চলাই নিয়াৰ মূল চালিকা শক্তি মানুহে যেনেকৈ নহওক দেশখন চলাই নিবৰ কাৰণে যথেষ্ট কাম কৰিব লাগে আৰু এই কামখিনি ৰাজনীতি নহ'লে আচলতে আগুৱাই যাব নোৱাৰে ৰাজনীতিয়ে হৈছে এখন দেশৰ চালিকা শক্তি ৰাজনীতিয়ে মানুহক বহুতখিনি জ্ঞান দিয়ে ৰাজনীতিত যেতিয়া সোমাই পৰে মানুহ বহুত জ্ঞান দিয়ে আৰু ৰাজ ৰাজনীতিত যেতিয়া ল'ৰা ছোৱালী সোমাই পৰে সিহঁতৰ বহুতখিনি জ্ঞান বৃদ্ধি হয় তেওঁলোকে কোনটো ভাল কোনটো বেয়া দেশৰ কাৰণে কেনেকৈ কাম কৰিব কোনখিনি কাম কৰিলে মানুহে নিজক সুস্থ কৰি ৰাখিব পাৰিব সুস্থ চিন্তাধাৰা কৰি ৰাখিব পাৰিব বেলেগ বেলেগ দেশৰ লগত কেনেকৈ সম্পৰ্ক ৰক্ষা কৰিব লাগিব সেইখিনি ৰাজনীতিৰ জৰিয়তেহে জড়িত হয় ৰাজনীতিৰ জৰিয়তেহে মানুহে সেইখিনি শিকিব পাৰে সেইকাৰণে যুৱক যুৱতীসকলে আজি যিহেতু তেওঁলোকে সৰু হৈ আছে কিন্তু যেতিয়া তেওঁলোকে এটা নিৰ্দিষ্ট এটা বয়স আহিব বয়সত তেওঁলোকে ভৰি দিব তেওঁলোকেতো তেতিয়া মানুহে তেতিয়া তেওঁলোকে গৈ দেশখন চলাব লাগিব ওচৰ চুবুৰীয়া দেশৰ লগত সম্পৰ্ক ৰক্ষা কৰিব লাগিব কুটনীতি সম্পৰ্ক কৰিব লাগিব গতিকে এই বুলি এইখিনিয়ে কথা যদি ৰাজনীতি পথাৰখনতে যদি নিশিকে তেতিয়াহ'লে শিকিবলৈ আৰু বেলেগ জেগা নাথাকিব মানুহে নিজক বেলেগ ঠাইত প্ৰকাশ কৰিবৰ কাৰণেও নিজক দেখুৱাবৰ কাৰণেও ৰাজনীতিৰ প্ৰয়োজন হয় আজি ৰাজনীতিত যদি তোমাৰ মানুহে ইফালে ইফালে যাওঁতে প্ৰত্যেকটো ক্ষেত্ৰতে আজি আমি টেক্স দিছোঁ তাতো ৰাজনীতি আজি আমি মানুহৰ ঘৰলৈ ফুৰিবলৈ গৈছোঁ হাঁহি মাটি কথা পাতিছোঁ তাতো ৰাজনীতি চলি আছে এফালে দেশখনত কেনেকৈ শান্তি বিৰাজ কৰিব পাৰি দেশখনে কেনেকৈ আগবাঢ়ি যাব পাৰে মানুহৰ লগত মিলা মিছা কৰিব পাৰে এই গোটেই কথাখিনি ৰাজনীতিয়ে সোমাই আছে ৰাজনীতি নহ'লে আচলতে একোৱেই নহয় কেনেকৈ ৰাজনীতি হৈছে ৰজাৰ নীতি কেনেকৈ দেশখন দেশত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰি দেশখনৰ মানুহবিলাকক কেনেকৈ উন্নতিৰ জখলাত আগবঢ়াই নিব পাৰি এই কথাখিনি ৰাজনীতিত সোমালেহে হ'ব আৰু আজি যুৱক যুৱতীসকলে যদি এই ৰাজনীতিত যদি নুসোমায় তেতিয়াহ'লে তেওঁলোকে সেই জ্ঞানখিনিৰ পৰা বঞ্চিত হ'ব আৰু তেতিয়া কি হ'ব তেতিয়া ভৱিষ্যতে কোনো কাম আগলৈ আগবঢ়াই নিবলৈ মানুহৰ দিগদাৰ হ'ব গতিকে ৰাজনীতি মানুহে আচলতে প্ৰধান অস্ত্ৰ য' যি যাৰ কাৰণে নেকি মানুহৰ মানুহে নিজক প্ৰকাশ কৰিব নিজেই ইফালে ইফালে যাব সেই ৰাজনীতি এতিয়া আমাৰ ওচৰতে এইখিনিতে এজনী এটা ল'ৰাই ৰাজনীতি শিকিছে কাৰণেতো সি গৈ পেলাই মানে বেলেগ জেগাত গৈ পেলাই নিজকে প্ৰদৰ্শন কৰিব পাৰিছে কালি মই এটা ভিডিঅ' চাইছিলোঁ তাত এটা ল'ৰাই মানে ৰাজনীতি বিজ্ঞান সি পঢ়িছে আৰু সেই শিক্ষালৈ সি দ মানে আমাৰ প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰিছে যে আমি কেনেকৈ আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমি কেনেকৈ কাম কিছুমান কাম কৰি তেওঁলোকক কেনেকৈ আগবঢ়াই আনিব পাৰি যুৱক যুৱতীয়ে দেই ল'ৰাজন যুৱক আছিলে আৰু তেওঁতকৈ সৰু বৰ্তমান যিসকল প্ৰাইমেৰী বিদ্যালয় প্ৰাক প্ৰাথমিক বিদ্যালয় এনেকুৱা যিবিলাক শিশু পঢ়ি আছে প্ৰাক প্ৰাথমিক বিদ্যালয়ত যি সেইবিলাক শিশু পঢ়ি আছে উচ্চ মাধ্যমিক বিদ্যালয়ত যিখিনি শিশু পঢ়ি আছে তেওঁলোকে এদিন গৈ পেলাই যুৱক যুৱতী হ'ব আৰু সেই যুৱক যুৱতীসকলক আগবঢ়াই নিবৰ কাৰণেও বৰ্তমান বৰ্তমানৰ যুৱক যুৱতীসকলে ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব নিজৰ পচন্দৰ প্ৰাৰ্থীজন আমাৰ আমাৰ দেশৰ যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাত আমি আমি এটা দ ৰাজনৈতিক দলক যদি আমি ক্ষমতা দিবলৈ হ'লে আমাৰ আমাৰ নিজাববীয়াকৈ ৰাজনীতিৰ জ্ঞান লাগিব তেহে আমি মানুহক আমি হেৰি কৰিব পাৰিব এইটো মানে ভোট দিব পাৰিব যিটো আমাৰ মতদান বুলি কয় হিন্দীত আৰু এই ভোট দিব পাৰিব গতিকে এইখিনিয়ে ক'লোঁ